হেল্ল' অঁ এই আছোঁ এনেই তুমি অঁ হয় নেকি নাচাওঁ নহয় নেচাওঁ অঁ যামতো আৰু জুবিন দা আহিব নাযাম নি মোৰতোতো জানো মই এতিয়া গমেই নাপাওঁ মই সোধাই নাই নহয় তই কাৰ লগত যাবি অঁ অঁ তয়ে ময়ে যাম অঁ অঁ একদম ধুনীয়া আছিলে অঁ ধুনীয়া জুবিন দাৰ চিনেমা জুবিন দাৰ গান চবেই ভাল লাগে অঁ অঁ বুজিছোঁ মোৰো তই কওঁতেহে এতিয়া নাপাওঁ মই গম কঁকাল খামুচীয়া গানটো কি ধুনীয়া লাগে ন এইটো

অঁ সেইখনতো আমি দুইজনীয়ে যাম অঁ অঁ অঁ অঁ অঁ সেইখন মই চালোঁ তো বহুত ধুনীয়া তাকে হয় জুবিন হয় ভাল লাগে আৰু স্পষ্ট পূৰা

অঁ ধুনীয়া তো যাম দেই পৰহিলৈ অঁ অঁ অঁ অঁ ঠিক আছে